মোৰ মনত থকা পাঁচটা তাৰিখৰ প্ৰথমটো তাৰিখ হৈছে পঁচিছ ছেপ্তেম্বৰ দুহেজাৰ ঊনৈছ দ্বিতীয়টো হৈছে ছাব্বিছ অক্টোবৰ দুহেজাৰ বিছ তৃতীয়টো হৈছে দুই জানুৱাৰী দুহেজাৰ একৈছ চতুৰ্থটো হৈছে পাঁচ ফ্ৰেব্ৰুৱাৰী দুহেজাৰ বাইছ আৰু পঞ্চমটো হৈছে এক নৱেম্বৰ দুহেজাৰ বাইছ